হাঁহ কুকুৰা

বহুত পোহৰ চোহৰ দি চাফ চিকুণকে থ'ব লাগে আকৌ তাক তিনিমাহক মূৰে মূৰে বেজি দিব লাগে আৰু চব হাঁহ কুকুৰা পোহৰ পালে তেহেঁতি বহুত ভাল পায় আৰু যিকোনো বস্তু পুহিলে খোৱাই বোৱাই সিহঁতকক বেছিভাগ

আগবঢ়াই আগবঢ়াই নিয়ে আৰু বস্তুবিলাক চাফ চিকুণ কৈ থ'লেহে বেছিভাগ বাঢ়ি যায় সেইটো কাৰণে হাঁহ কুকুৰা হাঁহে মোক বহুতো হেৰি কৰিছে তেহেঁতি তেহেঁতকে আমি

ভালেমানগিটা শাক পাচলি তেলে নিমখে এইবিলাকো আমি চলিব পাৰিছোঁ হাঁহ কুকৰা পুহি কণীও বিক্ৰী কৰোঁ কণী বিক্ৰী কৰিও চলিব পাৰো হাঁহ কণী বিক্ৰী কৰি চলিব পাৰো কুকুৰা এটা বিক্ৰী কৰিও চলিব পাৰো আৰু হাঁহ কুকুৰা পুহিলে মানুহৰ বহুত মানুহেও আগবাঢ়ি যাব পাৰে তেহেতক যিমানে চফা কৰি থ'বও পাৰোঁ সিমানে সেহঁতি বস্তুটো পোৱালিও বেছি হয় আৰু সোনকালে ডাঙৰও হয় আৰু বেছিভাগ সেহেঁতি খাব পালেহে সোনকালে ডাঙৰ হয় আৰু চফাকে থ'লেও ডাঙৰ হয় যিমানে আমি তেহঁতক চাফ চিকুণ কৰোঁ ইমানেই সেহেঁতি ভাল পায় থাকিবলে খোৱা পানী যোগাৰ দিওঁ